হয় আপোনাৰ মোৰ যিটো হবি ফটোগ্ৰাফিৰ সেই হবিটো মোক পৰিয়ালে মানে সমৰ্থন কৰি আছে কিয়নো আজিকালি যুগত ফটোগ্ৰাফি এটা মানে কি ফটোগ্ৰাফিটো এটা ট্ৰেডিশ্যন টাইপত হৈ গৈছে যি হওক আপোনাৰ ৱেডিং ফটোশ্বুটেই হওক বিয়াৰ ফটোশ্বুট আপোনাৰ ইয়াৰ উপৰি বিভিন্ন জন্মদিনৰ ফটো আদিৰ ক্ষেত্ৰত যিবোৰ ফটো দিয়া হয় সেই ফটোবোৰ উঠাই পেলাই এখন ঘৰ পোহপাল কৰি থাকিব পৰা যায় কিয়নো সেই ফটোবোৰৰ জৰি ফটোবোৰ উঠা উঠোৱাৰ পিছত এটা বহুল টকা তাৰ পৰা পোৱা যায় সেই বহুল টকাটোৰ বিনিময়ত আপোনাৰ ঘৰৰ পৰিয়ালটো সুচাৰুৰূপে পৰিচালিত হ'ব পাৰে এখন বিয়া বা এখন বিয়াত আপোনাৰ খুব বেছি ভাল কেমেৰা বা ভাল কেমেৰা লাইট আদি থাকে থকাৰ পিছত আপো আপোনাৰ কমচে কম বিছ হেজাৰ পঁচিছ হেজাৰ এখন বিয়াত প্ৰথম দিনটোৰ পৰা গোটেই খুবাউৰীলৈকে ধুনীয়াকৈ উঠাব পৰা যায় ইয়াৰ উপৰি সেই আৰু বাৰ্থডে' এইবিলাক প বাৰ্থডে' যি বাৰ্থডে' কিবা লগুণ দিয়নি আদি যিয়ে হওক সেই ফটোশ্বুটবোৰ বোৰৰ পৰাও বহুল পৰিমাণে এটা টকা উপাৰ্জন কৰিব পৰা যায়